পৰম্পৰাগত আৰু লোকনৃত্যৰ প্ৰতি আমাৰ গাঁৱৰ যুৱক যুৱতীসকল বহুতো আগ্ৰহী আছিলে সেইকাৰণে আমাৰ দুগৰাকী শিক্ষাগুৰু আছিলে এগৰাকী ভায়লিনা দত্ত আৰু এগৰাকী নামটো ধেমাজিৰ ছোৱালী কিন্তু পাহৰি থাকিলো মই কি তেওঁলোকে যেনেধৰণে আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই নিলে নিয়াত সহায় কৰিলে নৃত্য প্ৰদৰ্শন কৰা সেইখিনি আমি বহুত সুখী হৈছোঁ তাৰ বাবে আমি গাঁৱৰ ৰাইজক তেওঁলোকে দুয়োজনীয়ে আহি গাঁৱত মিটিং এখন পাতিছে গাঁৱৰ সকলো ৰাইজক নিমন্ত্ৰণ কৰিছে নিমন্ত্ৰণ কৰি সকলোৰে সুখ্যাততে ল'ৰা ছোৱালীখিনিক যেতিয়া নৃত্য প্ৰদৰ্শন কৰিম বুলি ক'লে ৰাইজেও বহুত ভাল পাইছে সকলো ৰাইজে কৈছে আমাৰ গাঁও বহুত পিছপৰি আছে নৃত্য প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতেই হওক বা গানৰ ক্ষেত্ৰতেই হওক তোমালোকে যে এইখিনি কৰিম বুলি ভাবিছা আমি বহুত সুখী তোমালোকে যেনেকৈ ধৰণে শিকোৱা তেনেধৰণে ল'ৰা ছোৱালীয়ে শিকাব আমিও যদি কিবাকিবি ক্ষেত্ৰত সহায় কৰিব লাগে আমি ৰাইজ একমত সহায় কৰিবলৈ সাজু হৈ আছোঁ গতিকে তোমালোকে ধুনীয়াকৈ তেওঁলোকক আগবঢ়াই নিয়া তেওঁলোকক আগবঢ়াই নিলে আমি আমাৰ গাঁৱৰ এটা নাম হ'ব আৰু আমি প্ৰত্যেকজন অভিভাৱকেই ভাবিছোঁ আমাৰ ল'ৰা ছোৱালী স্কুলতেই হওক বা নামঘৰতেই হওক কিবা এটা শিকালে আমি কিবা এটা পাতিলে ল'ৰা ছোৱালীকেইটা যায় যেতিয়া ল'ৰা ছোৱালীক কিবা এটা কৰিবলৈ ক'লে তেওঁলোকে যদি তেনেকৈ কিবা এটা কৰি নাম আনিব পাৰে তেওঁলোকে সমাজত কিবা এটা নৃত্য প্ৰদৰ্শন কৰিব পাৰে বা গান এটা গাব পাৰে কিমান আমাৰ মাক বাপেকেৰ কাৰণে গৌৰৱ সেয়াই আমি চিন্তা কৰোঁ পুৰস্কাৰৰ কথাটো বাৰু পিছৰ কথা কিন্তু এখন সমাজত থিয় হৈ এটা গান গোৱা বা এটা নৃত্য প্ৰদৰ্শন কৰা আমি বহুত ভাল পাওঁ তেওঁলোকৰ তেনেকৈ আগবাঢ়ি গ'লে বা আমাৰ ভালো লাগে আমাৰ গাঁৱত এনেকৈ অনুষ্ঠান বা আমাৰ বৰনামঘৰতেই হওক বা আমাৰ নিজৰ নামঘৰতেই হওক নৃত্য এটা কৰিবলে দিলে যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে পাৰে আমি কিমান ভাল পাওঁ আৰু সেইকাৰণে আমি ল'ৰা ছোৱালীকেইটাক কওঁ যে তোমালোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱা আৰু এতিয়া ভায়লিনা দত্ত আৰু এজনী ধেমাজিৰ ছোৱালী নামটো মই পাহৰিছোঁ তেওঁ অলপ দুইজনীয়ে যিটো নৃত্য প্ৰদৰ্শন কৰিলে আমাৰ ল'ৰা ছোৱালীয়েও বহুত সহায় কৰিছে ল'ৰা আমাৰ ল'ৰাটোৱে যদিও নৃত্য কৰা নাই তেওঁলোকৰ বাদ্যযন্ত্ৰত সহায় কৰিছে এইবিলাকৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু তেওঁলোকেও আঁতৰত থাকে যদিও আমাৰ গাঁও সকলো ৰাইজকে কৈছে যে আমি নাথাকিলেও আপোনালোকে ল'ৰা ছোৱালীকেইটা গোটাই আমাৰ নামঘৰত অনুষ্ঠানটো ৰিহাৰ্চেল কৰি থাকিব এইখিনি কৰি থাকিলে আমাৰ ল'ৰা ছোৱালীকেইটাই নৃত্যটো পাহৰি নেযায় তেতিয়া আমি কেতিয়াবা দীঘলীয়াকৈ ঘৰলৈ আহিলে আমি আকৌ পিছৰ নৃত্যখিনি যোনখিনি শিকাবলগীয়া আছে সেইখিনি শিকাব পাৰিম শিকালে তেতিয়া তেওঁলোকে পিছৰখিনিও শিকিব পাৰিব আৰু যেতিয়া গোটেইখিনি কথা শিকিব বা গোটেই নৃত্যখিনি প্ৰদৰ্শন কৰিব পাৰিব তেতিয়া আমি ক'ৰবাত অনুষ্ঠানত কিবা এটা পাতিলে কিবা যোগদান দিবলগীয়া হ'লেও আমাৰ গাঁৱৰে দুই চাৰিটা ল'ৰা ছোৱালী যদি উলিয়াই নিব পাৰোঁ আমাৰ গাঁৱৰ কাৰণেই গৌৰৱ কঢ়িয়াই অনা হ'ব সেইকাৰণে আমাৰ সকলো ৰাইজে আমিও গোট খাই এইখিনি কথা পাতিছোঁ আৰু শনিবাৰ আৰু দেওবাৰে এই দুটা বাৰত তেওঁলোক নাথাকিলেও আমাৰ মানুহখিনি ৰাইজে গোট খায় এই ল'ৰা ছোৱালীখিনি গোট খুৱাই সকলো কথা পাতি মেলি এই ৰিহাৰ্চেলটো কৰাৰ কথা ভাবিছোঁ শনিবাৰ আৰু দেওবাৰে দেওবাৰে স্কুল বন্ধ থাকে শনিবাৰেও সোনকালে চুটি দিয়ে সেইটো কাৰণে এই দুটা বাৰকে আমি নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে বাচি লৈছোঁ তেওঁলোকে প্ৰদৰ্শন কৰিব আমাৰ ৰাইজৰ সকলো দুই চাৰিজন গোট খাই তেওঁলোকক উৎসাহ দিব আৰু এইখিনি এনেধৰণে কৰি থাকিলে আমাৰ ল'ৰা ছোৱালীয়ে পাহৰি নেযায় বা শিক্ষাগুৰু দুগৰাকী নাথাকিলেও তেওঁলোকে যেতিয়া নিজে নিজে ৰিহাৰ্চল কৰি থাকিব পাৰিব তেওঁলোকে কিমান এটা আগ্ৰহ বা আগবাঢ়ি যাব পাৰিব সেইখিনি আমাৰ গাঁৱৰ ৰাইজেও এইখিনি কৰা কাৰণে বহুত ভাল পাইছে কাৰণ কেলেই আমাৰ গাঁৱত মইনা পাৰিজাত নাই বা কিবা এটা যুৱসংঘ হেৰি নাই এইখিনি নোহোৱা কাৰণে আমাৰ গাঁওখন পাছ পৰি আছে এতিয়া তেওঁলোক দুগৰাকীয়ে পঢ়িবলৈ গৈ এইটো নৃত্য প্ৰদৰ্শন কৰাটো আমাৰ গাঁৱত উলিয়াইছেহি সেইকাৰণে আমি বহুত ভাল পাইছোঁ ৰাইজেও সহযোগ কৰিছোঁ তেওঁলোকে আকৌ পিছত কেতিয়াবা ঘৰলৈ আহিলে তেওঁলোকে যেতিয়া ক'ব বা আমি আহিছোঁ তোমালোকে সকলো ল'ৰা ছোৱালী গোট খোৱা আমি পিছৰখিনি শিকাওঁ তেতিয়া আমি সকলো ল'ৰা ছোৱালীখিনি গোটাই দিবলৈয়ো আমি হ'লেও গোটেইখিনিয়ে চেষ্টা কৰিম আৰু গোটাই দিম তেনেকৈ তেতিয়া তেওঁলোকে পিছৰখিনি যেতিয়া শিকাব তেতিয়া আমাক ইমান এটা ভাল লাগিব বা ছোৱালীকেইজনীয়ে আমাক পাহৰি যোৱা নাই সকলো ক্ষেত্ৰতে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে বা আমাৰ ল'ৰা ছোৱালীটোও উৎসাহ ক'ৰবাত কিবা এটা পাতিলে ক'ৰবাত গ'লে বেলেগ জেগাত হ'লেও বা তোমালোকে কিবা এটা কৰিব জানানে নৃত্য এটা প্ৰদৰ্শন কৰিব পাৰিবানে কোনে পাৰিবা এনেকৈ যদি কয় তেতিয়া আমাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে বা পাৰিম বুলি আগবাঢ়ি গৈ তেওঁলোকে কৰিব পাৰিব তেতিয়া তেওঁলোকক কিমান এটা ৰাইজে ক'ব যে তোমালোকে বা ইমানখিনি আগবাঢ়িছা তোমালোকক কোনে শিকাইছিলে তেতিয়া শিক্ষাগুৰু দুগৰাকীৰ নাম ক'ব তেতিয়া তেওঁলোকেও কিমান এটা উজ্জ্বল ভৱিষ্যত আগবাঢ়ি যাব পাৰিব সেইকাৰণে আমি সকলো ল'ৰা ছোৱালীকে গাঁৱত গোটাই আকৌ শনিবাৰ আৰু দেওবাৰে ৰিহাৰ্চেল কৰাৰ কথা ভাবিছোঁ তেওঁলোকেও ফোন কৰি আমাৰ লগত যোগাযোগ কৰিছে যে ফোন কৰি কৈছে যে আমি নাথাকিলেও শনিবাৰ আৰু দেওবাৰে আপোনালোকে ল'ৰা ছোৱালীকেইটা গোটাই এইখিনি আইডিয়াটো দিব আমি যেতিয়া ঘৰলৈ যাম তেতিয়া আমিও পাছৰখিনি শিকাই দিম তেতিয়া সিহঁতে মানে গোটেইখিনি নৃত্য কৰা গোটেই নৃত্যখিনি তেওঁলোকে শিকি ল'ব পাৰিব আৰু সেইখিনি শিকাই বুজাই ল'লে আমাৰো ভৱিষ্যতে ক'ৰবাত কিবা এটা কৰিবলগীয়া হ'লে ল'ৰা ছোৱালীটোক লৈ গৈ আমিও মাক বাপেক হিচাপে প্ৰদৰ্শন এটা কৰিব পাৰিম সেইটো আমাৰ কাৰণে কিমান গৌৰৱ সেইকাৰণে আমি সকলো মাক বাপেকে গোট খায় সকলো ল'ৰা ছোৱালীক গোট খায় এইখিনিৰ ওপৰত আমি ভৱিষ্যতে কিবা এটা কৰিম বুলি আগবাঢ়িছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও আগ্ৰহ আছে যে আমাক বাইদেউহেঁতে শিকাইছে আমি পাৰিমেই এইকাৰণে আও কিবা এটা ল'ৰা ছোৱালীখিনি বোলে আজি নৃত্য আছে সকলো ল'ৰা ছোৱালী বহুত উৎসাহ তেওঁলোকে আহি আমাক কেতিয়া শিকাব কি কথা বাদ্যযন্ত্ৰ গোটাই সকলো ল'ৰা ছোৱালী বা অভিভাৱকবিলাককো মাতেহে তেওঁলোকে যে আহক আমাক আজি আমুক শিকাব আমি বাহেঁত নাথাকিলেও কৰিম এনেকৈ বুলি কয় সেইকাৰণে আমি বহুত সুখী তেওঁলোকে যেতিয়া আমি কোৱাৰ আগতেই তেওঁলোকে নিজেই ইমানখিনি উৎসাহ আছে গতিকে তেওঁলোকে যিকোনো কিবা এটা কৰিম বুলি ভাবিলে পাৰিবই সেইখিনি উৎসাহ আমাৰ ল'ৰা ছোৱালীৰ দেখিছোঁ সেইটো কাৰণে আমি বহুত যত্নও কৰিছোঁ যে ল'ৰা ছোৱালীটো বন্ধ বাৰকেইটাত আমি বেলেগলৈ নপঠিয়াই খেলা ধূলা কৰে কৰাৰ মাজতো আমাৰ নৃত্য প্ৰদৰ্শন বা গানৰ কিবা এটা যদি শিকে শিকে তেতিয়া আমাৰ সমাজত ক'ৰবাত কিবা এটা কৰিব পাৰিলে বা কোনো তোমালোকে গান এটাকে গোৱাচোন তেতিয়াতো আমাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে মই গাম বুলি থিয় হৈ গানটো গাব পাৰিব বা নৃত্যটো প্ৰদৰ্শন কৰিব পাৰিব তেতিয়া আমি কিমান সুখী সেইকাৰণে আমি সকলো ল'ৰা ছোৱালী গোট খাই এইটো সিদ্ধান্ত লৈছোঁ যে তোমালোকে এই বছৰ যেনেধৰণে নৃত্য প্ৰদৰ্শন কৰিবা তাৰ পাছত যদি কিবা শিকিবলগীয়া ধৰকৈ বা পিছৰ বছৰতো আমি এইটো মানে দুটা দিন ধাৰ্য কৰিয়ে লৈছোঁ তাৰ মাজত তেওঁলোকে আহি যেতিয়া ক'ব বা তোমালোকে কি পৰা নাই কি পাৰিছা এইখিনি কথা যেতিয়া ক'ব তেতিয়া তেওঁলোকে ক'ব পাৰিব যে মই এইখিনি পৰা নাই এইটো মোৰ ভুল হৈ আছে গতিকে মোক এইটো শিকাই দিয়ক এনেকৈ যেতিয়া ক'ব তেতিয়া তেওঁলোকে নোৱাৰাটো শিকাই দিব আৰু শিকাই দিয়াৰ লগে লগে তেওঁলোকে আৰু শিকিবলৈ মানে গোটেই বস্তুখিনি শিকি ল'ব যে তেতিয়া শুদ্ধ হ'ব সেই শুদ্ধ হ'লে আমি ল'ৰা ছোৱালীকেইটা এটাও ভুল নোহোৱাকৈ যদি নৃত্যটো প্ৰদৰ্শন কৰিব পাৰে আমাৰ কাৰণে গৌৰৱ আৰু আমাৰ এইটো পৰম্পৰাভাৱে চলি অহা নাছিল যদিও এতিয়া আমি মাক বাপেক সকলোৱে ৰাইজ মিলি এইখিনি কৰিবলৈ আগবাঢ়িছোঁ এইখিনি কৰাৰ বাবে আমাক বেলেগ গাঁৱৰ ৰাইজেও ভালেই পাইছে মোবাইলত ভিডিঅ'বোৰ চাই বহুত ভাল পাইছে তেতিয়া সোধে ফোন কৰি যে তোমালোকৰ গাঁৱত এইটো অনুষ্ঠান কেতিয়াৰপৰা আৰম্ভ হৈছে আমি তেতিয়া কৈছোঁ যে এইটো আমাৰ আমাৰ গাঁৱৰ এগৰাকী ছাত্ৰীয়ে ডিব্ৰুগড়ত সত্ৰীয়া কৰ্মশালা শিকিবলৈ গৈ আমাৰ গাঁৱত আহি তেওঁলোকেও অভিজ্ঞ হ'ল আহি তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক গোটাই এইখিনি শিকাওঁ বুলি ভাবিছে আমি সেইকাৰণে আমি উৎসাহ দিলোঁ আৰু সেই ছোৱালীজনীয়ে আৰু এগৰাকী বেলেগ জিলাৰ ছোৱালী তেওঁ আহি আমাক শিকাম বুলি কোৱা কাৰণে আমি গাঁওসকল মিলি তেতিয়া আমাক বেলেগ গাঁৱৰ কাৰ ল'ৰা ছোৱালীও পঠিয়াইছে আমাক যে আমিও শিকিব পাৰিম নেকি আমি কৈছোঁ কেলৈ নোৱাৰিবা তোমালোকেও পাৰিবা তেতিয়া এইফালে দুখন গাঁও পাৰ হৈ এখন গাঁৱৰপৰা দুটা ল'ৰা ছোৱালী আহিছে তেওঁলোকেও শিকিছে তেওঁলোকেও শিকি বহুত এডভা্ঞ্চ হৈছে তেওঁলোকেও পাৰিছে আৰু তেতিয়া মানে এই শিক্ষাগুৰুসকলেও কৈছে আমি বেলেগ গাঁৱৰ কোনোবাই আহিলেও আহিব পাৰিব সেইটো কাৰণে আমি বেলেগ গাঁৱলৈয়ো কোনোবাই শিকে নেকি বুলি খবৰ খাতি দিছোঁ সেইখিনি আহি যাৰ ইচ্ছা আছে তেওঁলোকে আহি শিকিছে সেইখিনি শিকাৰ কাৰণে আমি ভাল পাইছোঁ আৰু তেওঁলোকে শিকিলে আমাৰ গাঁৱৰ যিখিনিয়ে এতিয়া শিকি আছে সেইখিনিয়ে যদি গোটেইখিনি গোটেই নৃত্যখিনি শিকে সেইখিনি আকৌ পিছৰ প্ৰজন্মৰ কাৰণে তেওঁলোকে যদি শিকি থয় পিছৰ ল'ৰা ছোৱালীখিনিকো শিকাব পাৰিব সেইটো কাৰণে আমি নথৈ সুখী